স্বাস্থ্য়কৰ খাদ্য় বুলি কোৱাৰ লগে লগে কিছুমান আমাৰ ঘৰুৱাভাৱে উৎপাদিত আপোনাৰ গছৰ পাত বা শাকজাতীয় ইত্য়াদি বস্তুৰে কিছুমান ৰন্ধন প্ৰকৰণ কৰা যায় যেনেকৈয়ে আপোনাৰ এইটো আপোনাৰ নৰসিংহ মাদ এই ভেদাইলতা তাৰপিছত মাত এই মাতিকাদুৰী এই এইবিলাক শাক বনৰে মানে পিহি তাৰপৰা জোল কৰি মাছৰ দ্বাৰা খালে ই যথেষ্ট উপকাৰ পোৱা যায় এতিয়া তাৰ উপৰিও আৰু বহুত ধৰণৰ খাদ্য় আছে যিবিলাক আপোনাৰ কলডিলৰপৰা কৰিব পাৰি পচ কলৰ পচলাৰপৰা কৰিব পাৰি বা ইত্য়াদি ধৰণৰ কিছুমান শাক পাত আছে এই শাক পাতৰো তাৰমানে পুষ্টিকৰ খাদ্য় বা স্বাস্থ্য়কৰ খাদ্য় প্ৰস্তুত কৰিব পাৰি